হেল্ল' অঁ ফ্লিপকাৰ্ট কেয়াৰ চেণ্টাৰ নেকি অঁ মই যে কালি টেবলেট লৈছিলোঁ সেইখন মই বেয়া পাইছোঁ হয় অঁ ছাউণ্ড চিষ্টেমো ভাল নহয় টাইপিঙো নহয় ভিডিঅ'ও নহয় অঁ বহুতে বেয়া ইমান বেয়া এইটো হয় হয় মই অঁ এই মই ডেভলপমেণ্টৰপৰা কৈছোঁ অঁ কালি যে আপুনি দি থৈ গৈছিলে অঁ অঁ সেইটোৱে কৈছোঁ হয় অঁ বহুত বহুত বেয়া দেই এইটো মই এইটো ভাল পোৱা নাই আপোনালোকে এনেকৈ যে হেৰি কৰিব বুলি মই জনা নাছিলোঁ ইমানেই বেয়া আহিছে ছাউণ্ডটো একদমেই বেয়া টাইপিংটো একেবাৰেই নহয় হয় হয় অঁ অঁ এই এইখন ৰিটাৰ্ণ কৰিম মই বুলি ভাবিছোঁ হয় হয় ৰিটাৰ্ণ কৰিম হয় অঁ আপুনি ৰিটাৰ্ণ অঁ কেতিয়া কি কেনেকৈ কৰিম আপুনি অঁ জনাই দিব অঁ ঠিক আছে